হেল্লো অঁ আপোনালোকে কেবখন কেঞ্চেল কৰাই দিয়ক যিহেতু মই দহ মিনিট সোনকালেই আপোনালোকক কোৱা হৈছিলে যে লাগে বুলি কিন্তু আপোনালোকে মোক সময় সুবিধাৰ্থে আপোনালোকে ইয়াত কেবখন যোগান ধৰিব নোৱাৰিলে সেইকাৰণে মই বিশেষভাৱে বেলেগ এখন কেব লৈ ল'লোঁ মোৰ ওচৰতে পালোঁ যিহেতু মোৰ লক্ষ্য দহ মিনিট আগত কৰা আছিলে সেইকাৰণে আপুনি কেবখন কেঞ্চেল কৰাই দিয়ক